হয় মই ৰাজ্যৰ বাহিৰত ভ্ৰমণ কৰিছোঁ উত্তৰাখণ্ডত মই এটা প্ৰগ্ৰেমৰ বাবে গৈছিলোঁ আৰু সেই প্ৰগ্ৰেমটোত আছিলে আমাৰ ভোৰতাল নৃত্য প্ৰদৰ্শন আমি অসমৰপৰা এটা দলে উত্তৰাখণ্ডত গৈ সেই ভোৰতাল নৃত্য প্ৰগ্ৰেমটোত অংশগ্ৰহণ কৰিছিলোঁ আৰু তাত মই এজন বাঁহী বাদক হিচাপে অংশগ্ৰহণ কৰিছিলোঁ

উত্তৰাখণ্ডত সেই প্ৰগ্ৰেম কৰি আমাৰ যথেষ্ট ভাল লাগিছিল বহুত উৎসাহ পাইছিলোঁ আৰু বহুত সঁহাৰিও পাইছিলোঁ আৰু দ্বিতীয়তে মই গৈছিলোঁ দিল্লী চহৰত দিল্লীত মই মুখাৰ প্ৰদৰ্শনৰ বাবে গৈছিলোঁ

অসম ভিত্তিত এটা প্ৰতিযোগিতা হৈছিল মুখা প্ৰদৰ্শনৰ মুখাৰ প্ৰতিযোগিতা হৈছিল আৰু তাত মই তৃতীয় স্থান লাভ কৰিছিলোঁ আৰু তাৰ বাবে দিল্লীত সেই মুখাৰ প্ৰদৰ্শনৰ বাবে যাবলৈ সুবিধা লাভ কৰিছিলোঁ আৰু দিল্লীত গৈ আমি মুখা প্ৰদৰ্শন কৰিছিলোঁ তাত বিভিন্ন মুখা সাজি দেখাইছিলোঁ আৰু লগতে দেশী বিদেশী পৰ্যটকে আহি সেই মুখাসমূহ চাইছিল আৰু তাতো যথেষ্ট ভাল লাগিছিল যথেষ্ট অভিজ্ঞতা হৈছিল